এতিয়া মানুহৰ যাতায়তৰ কাৰণে এতিয়াতো বহুতেই সুবিধা আগতেটো ধৰাচোন কিনো আছিলে সুবিধা একো নাই এই নাক চেপেটা বাছ কেইখন আছিলে তাতে উঠি মানুহ ইফালে সিফালে গৈছিল কিন্তু এতিয়া ইমান সুবিধা হৈছে ডাঙৰ ডাঙৰ বাছ হৈছে ই ৰিক্সা হৈছে তাৰ পিছত ৰেপিড' হৈছে আজিকালি উবেৰ হৈছে মানুহতো এইবিলাকতো অহা যোৱা কৰিছে মানে ওলাই গ'লে মানে এনেকুৱা ধৰণৰ একো সুবিধাই নাই মানুহ ঘৰত যেনেকেই হওক আহিব পাৰেই আৰু গতিকে আৰু ভৱিষ্যতে চাগে আৰু কিবা কিবি হ'ব চাগৈ তেনেকুৱা আশা কৰা যায় কিন্তু হ'লেই ভাল যিমানেই উন্নতি হ'ব সিমানেই ভাল কাৰণ আজিকালি ইমান ল'ৰা ছোৱালী লিখা পঢ়া স্কুল কলেজ অফিচ আদালত আজিকালি সমানে সমানে ল'ৰাই ছোৱালীৱে সকলোৱে কাম কৰে কোন সময়ত অফিচ ছুটি হয় কোন সময়ত কোন ক'ৰ পৰা আহিব লাগে গতিকে এনেকুৱা ধৰণৰ যদি সুবিধাবিলাক থাকে আৰু সকলোৰে কাৰণে ভাল গতিকে আৰু ই ৰিক্সা অ'টো ৰিক্সাৰ লগতে আৰু যদি আৰু উন্নত কিবা ওলায় তেতিয়া আৰু ভাল হয় গতিকে এইবিলাক হ'ব বুলিও ভাবোঁ হ'ব নিশ্চয় চাগৈ তাকেইতোন হ'ব চাগৈ